হয় শৰ্মা দা কওকচোন হয় হয় কওক অ' ৰাহুলৰ তাৰমানে এইবাৰ ইমান ভাল হোৱা নাই গম পাইছে তাৰ মানে মাৰ্ক্সবোৰ ইমান ভালকৈ আহা নাই আৰু ক্লাছতো ইমান এটেনটিভ নাথাকে তাৰমানে ঘৰত বা কেনেকুৱা পঢ়া শুনা কৰিছে ই আচ্ছা তাৰ সি নম্বৰটো তাৰমানে অলপ কমেই পাইছে অংকত প্ৰথম দুটা পৰীক্ষাত মানে পঁচিছ নম্বৰৰ পৰীক্ষা আছিলে সি তাৰমানে বাৰমান পাইছে অংকত আৰু ইংৰাজীটো তেনেকৈ তেৰ মান পাইছে সমাজ বিজ্ঞানতো কমকৈ পাইছে আৰু তেনেকৈ তাৰ ৰিজাল্টটো অ'ভাৰল ধৰক ইমান ভাল হোৱা নাই ফিফটি পাৰ্চেণ্টৰ তলতে আছে পঞ্চাছ শতাংশৰ গতিকে আৰু ক্লাছতো সি

উপায় বুলি ক'লে ধৰক আমাৰ ক্লাছবোৰটো ভালকেই হয় স্কুলত আৰু সি ক্লাছত অলপমান এটেনটিভ নাথাকে আপুনি ঘৰৰ ফালৰ পৰা তাৰমানে তাক কিবা টিউশ্যন অথবা কিবা গাইডেঞ্চ দিব পাৰে অথবা আপোনালোকে ধৰক ঘৰতে পেৰেণ্টছসকলে যদি কিবা গাইড কৰিব পাৰে বা সি পঢ়া শুনা কৰোঁতে ভালকৈ পঢ়িছে নাই বা সি পঢ়িয়ে আছে নে বেলেগ ক'ৰবাতে মন মনটো লগাই আছে সেইটো চাই চাই দিব পাৰে আপোনালোকে হয় হয় বাকী অলপমান চেষ্টা কৰিলে ভাল হ'ব বাৰু সি বিশেষ ইমান চিন্তা কৰিবলগীয়া নাই বাৰু মই পাৰ্ছ'নেলি অলপমান তাক গাইড কৰিম বাৰু